হেল্ল' হয় ৰাজু নেকি বাৰু অঁ অঁ মই পাৰ্থই কৈছোঁ হয় হয় তুমি ফোন কৰিছিলা হয় হয় মই মিছ কলটো পাইছিলোঁ বাৰু হয় অঁ অঁ কিবা চিনেমাৰ কথা ক'ব বিচাৰিছিলা নেকি অঁ হয় হয় অঁ অঁ চিনেমা ন ভাল কৰিছা দিয়া মই চিনেমাখন চাম বুলি ভাবি আছিলোঁ অঁ কেই তাৰিখে আহিছে বাৰু অঁ ঊনৈছ তাৰিখ শনিবাৰে ন অঁ অঁ কি চিনেমা অঁ অসমীয়া চিনেমা নেকি অঁ অসমীয়া চিনেমা যদি চাবই লাগিব অঁ অস্কাৰ নমিনেটেড চিনেমা নেকি হয় হয় অঁ অঁ এই চিনেমাখনৰ বিষয়ে মই পাই আছিলোঁ বাৰু ইণ্টাৰনেটত হয় হয় চিনেমাখন কিমান দৈৰ্ঘ্যৰ কিমান মানে সময়খিনি অঁ অঁ দুঘণ্টা ন অঁ অঁ ঠিকে আছে চাব পৰা হ'ব তুমি ভাল লাগিলে বাৰু তুমি ফোন কৰিলা যে ইমান দিনৰ মূৰত অঁ অঁ তোমালোকৰ ওচৰৰ চিনেমা হলটোতে আহিছে ন হয় হয় আমাৰ ফালে চিনেমা হল নাই যে সেইকাৰণে আমি গম নেপাওঁ আচলতে হয় তুমি খুব ভাল কৰিলা ফোন কৰিলা যে চিনেমাখন এনেই চাবলৈ কেনেকুৱা হ'ব বাৰু কাহিনীটো কেনেকুৱা সামাজিক কাহিনীনে অঁ হয় হয় অঁ ঠিকে আছে অঁ তেনেকুৱা কাহিনী হ'লে চাব পাৰি বাৰু এনেই কেনেকুৱা গান চানবোৰ কেনেকুৱা আছে অঁ অঁ গান জুবিন গাৰ্গৰ গান আছে নেকি হয় হয় অঁ ঠিকেই আছে চিনেমাখন তেতিয়া চাবই লাগিব তুমি চিনেমাখনৰ হেৰিটো দিবাচোন মোক পোষ্টাৰখন দিবাচোন কোন কোন আছে জড়িত হৈ আছে চাম এটা কাম কৰিবা মই তোমাৰ শনিবাৰে গুচি যাম তোমালোকৰ লগত ঘৰতে থাকি চিনেমাখন চাম আৰু তোমাৰ লগত তোমাৰ মা দেউতাই চাবনে অঁ অঁ তেওঁলোককো মাতি দিবা চাই ভাল লাগিব অঁ চিনেমাৰ ভাল লাগিছে বাৰু চিনেমাৰ এনেই শিৰোনামটো দেখি ভাল লাগিছে তুমি এটা কাম কৰিবা টিকেটটো অন অনলাইন কৰি দিবা হয় অনলাইন কৰি দিবা মোৰ নামতো এটা টিকেট কৰি দিবা ঠিক আছে ঠিক আছে বাৰু দেই পিছত পাতিম দিয়া